অঁ আছোঁ দিয়া কি কৰি আছিলা ফ্ৰী আছানে তুমি অ মই ভাবিছিলোঁ তুমি ফ্ৰী থাকিলে তেতিয়াহ'লে ক'ৰবাত ফুৰিবলৈ যোৱাৰ কথা এতিয়া নিজৰাপাৰ কৈছিলে কিন্তু মই ভাবিছোঁ এই যিখন দেবাংগী পাৰ্ক আছে তালৈকে যাওঁ নেকি অলপ টাইম পাছ হৈ যাব লগত এতিয়া তোমাৰ লগৰ পূজাক লৈ গ'লে কেনেকুৱা হয় তাই যদি ফ্ৰী থাকে অ আৰু মোৰ লগৰ দুজনী মান আছে সিহঁতক সুধি চাম যদি সিহঁত যায় তেতিয়াহ'লে যাব পাৰি নে কি কোৱা অ বতৰটো চাই যদি কুৰ্টা নহ'লে পেণ্ট পিন্ধি যোৱাই ভাল হ'ব আৰু এনে লগত ছাতি তাতি লৈ ল'বা কিবা কাৰণত আকৌ বতৰ বেয়া হ'লে লাগিব পাৰে পূজাকো ক'বা অ অ অ অ অ লগতে ফটো শ্বুতো অ হ'ব ঠিক আছে বাৰু দিয়া তেনেহ'লে ল'গ পাম তুমি মোক পিছত তেনেহ'লে জনাবা পূজাক সুধি মেলি